মই হোটেলত যেনেকুৱা কাৰিকৰ ৰাখোঁ কাৰিকৰ ৰাখিলে মই কাষ্টমাৰক বা গ্ৰাহকক ভাল বস্তু খোৱাব বিচাৰোঁ হেৰি ফ্ৰেছ ফ্ৰেছ বস্তু দিব বিচাৰোঁ কাৰিকৰক মই সেই কৰি কওঁ যেনিবা মানুহ সদায় কাষ্টমাৰক সদায় ভাল ব্যৱহাৰ কৰিব লাগে ভাল হেৰি কৰিব লাগে বা ফ্ৰেছ বস্তু খোৱাব লাগে বা হেৰি কৰিব লাগে ফ্ৰেছ বস্তু খোৱালে মানুহে নকৰে বা হেৰি নকৰে ভাল হেৰি কৰে ব্যৱহাৰ কৰে সেইটো কাৰণে মই হোটেলত যিকোনো বস্তুৱে খোৱালে যেনিবা চব বস্তুৱে মোৰ হোটেলত পোৱা যায় মাংস আদিৰপৰা গোটেই মানে তেলটো মই ভাল ব্যৱহাৰ কৰোঁ ভাল তেল হেৰি কৰোঁ কৰোঁ যেনিবা হেৰি দিয়া যায় আৰু কাষ্টমাৰক মই সদায় ব্যৱহাৰ ভালকৈ ৰাখোঁ বা কাষ্টমাৰ নেক্সট টাইম মই কাষ্টমাৰক পাম বুলি আশা কৰোঁ যেনিবা মই হেৰি কৰোঁ আৰু হোটেলত মানে আমি মা হেৰি কৰোঁ কাৰিকক ৰাখি আমি সদায় নিজে চাওঁ কেনেকুৱা কেনেকুৱা হেৰি কৰিছে নিজে চাই মেলি হেৰি কৰোঁ আৰু আমি কাষ্টমাৰক হেৰি কৰোঁ যায় কিন্তু কাৰিকৰক আমি দুখুৱাই দিওঁ ভালকৈ হেৰি কৰিব ভালকৈ সেই কৰিব কাৰণে আমি কাৰিকৰক ভালকৈ হেৰি কৰা যায় আৰু সদায় হোটেল চাফ চিকুণ বা যিকোনো হেৰিয়ে চাফ চিকুণ এটা লাগে আমাৰ আমাৰো নিজে খাওঁ কাৰণে আমি চাফ চিকুণতে হেৰি কৰা যায় চব বস্তুৱে আমি চাফ চিকুণেদি হেৰি কৰোঁ হোটেলখন চলাওঁ বা মালিক নহ'লে মই চলাওঁ মই নহ'লে মালিকে চলাই বা হেৰি কিবা কাৰিকৰবিলাকে চলাই কাৰিকৰে বনাই আৰু সদায় কাৰিকৰবিলাকেই বনায় সদায় বেলেগ বেলেগ বস্তু বনোৱা যায় সদায় চব বস্তুৱে বেলেগ বেলেগ বনাওঁ আমাৰ আজি বেলেগ কালি বেলেগ সদায় বিভিন্ন বিভিন্ন বস্তু বনোৱা যায় হোটেলত বা মানুহে কাষ্টমাৰে খাই ভালপায় নেক্সট টাইম আৰু আহিলে ভাল পালেহে মানুহে আহিব কাষ্টমাৰ আহিব বা হোটেলখনত মানুহ হ'ব তাৰ পাছতহে আমি টকা পইচা পোৱা যাব সেইটো কাৰণে আমি সদায় বস্তুটো বদলাই সদায় বেলেগ বেলেগ বনাই দিওঁ আৰু তেলটো আমাৰ সদায় ভাল চলে যেনিবা আমি সদায় বস্তুটো নতুন নতুন ফ্ৰেছ ফ্ৰেছ বস্তু হেৰি কৰি দিওঁ ফ্ৰেছ ফ্ৰেছ হেৰি কৰি সদায় হোটেলখনৰ আমি ভালকৈ চাফ চিকুণ বা ব্যৱহাৰ আদি মানুহৰ মেইন ব্যৱহাৰৰ মানুহৰ পৰিচয় মেইন হৈছে সেইটো কাৰণে আমাৰ হোটেলখন বৰ্তমান চলি আছে ভালকৈ আমি হোটেলখন ভালকৈ চলাব পাৰোঁ সেইটো কাৰণে মই হেৰি কৰিলোঁ আৰু হোটেলখন নচলিলে আমিটো চলিব নোৱাৰোঁ টকা পইচা আহি বহুত হেৰি আহে অসুবিধা আহে আমি এতিয়া বস্তুটো আমাৰ ফ্ৰেছ ফ্ৰেছ দিয়াৰ কাৰণে টকা পইচাৰ যেনিবা সদায় মানুহে খাই ভালপায় কাৰণে মানুহ আহে সেইটো কাৰণে আমাৰ তাতে ভালপায় আৰু হোটেলত আমাৰ কিন্তু মচলা পাতি নোহোৱা খানা যেনিবা নৰৰ্মেল খানা সেইটো কাৰণে মানুহ বহুত ভালপায় আৰু সেইটো কাৰণে